অঁ এতিয়া মই ৰাতিপুৱা সময়ত মৰ্ণিঙত সদায় মৰ্ণিঙত দৌৰ মাৰিবলৈ যাওঁ আৰু গধূলি সময়ত খেলিবলৈ যাওঁ মই মাজতে অকণমান খেলোঁতে অকণমান ভৰিটোত তাৰমানে দুখ পাইছিলোঁ ভাঙি গ'ল ভাঙি গৈছিলে ভাঙিলে বহুত টকা পইচা খৰচা হ'ল মোৰ হোৱাৰ পিছত মেডিকেলত নমাহ তিনিমাহামান থাকিলোঁ তাৰপিছত এতিয়া অকণমান ভাল পাইছোঁ আকৌ এতিয়া ভাল হোৱা পিছত এতিয়া আকৌ ৰাতিপুৱা মৰ্ণিঙত অকণমান দৌৰ মাৰিবলৈ যাওঁ লগৰ ল'ৰাৰ লগত আৰু গধূলি সময়তো ক্ৰিকেট খেলোঁগৈ অলপ দেৰি দুই তিনি ঘণ্টামান খেলোংগৈ দুটা আঢ়ৈটামান বজাৰপৰা ওলাই যাওঁ ঘৰৰপৰা গধূলি চাৰে পাঁচটা আপোনাৰ ছটা বজাত ঘৰ সোমাওঁহি ৰাতিপুৱা মৰ্ণিঙত চাৰিটা মানত উঠি চাৰে তিনিটা মানে চাৰিটাত উঠি যাওঁ উঠি মানে দৌৰ মাৰোংগৈ দৌৰ মাৰি আহি আকৌ নটামান বজাত নটা মানে সাতটামান বজাত ঘৰ চাৰে ছটা সাতটা বজাত পাই যাওঁহি আহি দৌৰ মাৰি আহি মৰ্ণিঙত আকৌ মৰ্ণিঙত গৈ আকৌ গধূলি সময়ত যাওঁ ক্ৰিকেট খেলোঁগৈ তাৰপাছত সেই খেলি থাকোঁতে এজন এদিন মানে দৌৰ মাৰি থাকোঁতে ভৰিটো মানে খাল এটাত সোমাই মানে গাঁত এটা আছিলে সোমাই গ'ল ভৰিটো ভাঙি মানে ভাঙি গৈছিলে তিনিমাহ আঢ়ৈমাহ মান মেডিকেলত থাকি ট্ৰিটমেণ্ট কৰি কৰিলোঁ খৰচাও বহুতখিনি যথেষ্টখিনি খৰচা হ'ল টকা পইচা আমাৰ এতিয়াও মানে বেছি মাৰিব নোৱাৰোঁ আগৰ সেনেকৈ মানে আগতে যিমানখিনি মাৰিব পাৰিছিলোেঁ আজিকালি ইমান মাৰিব নোৱাৰোঁ মানে যথেষ্ট এনেকৈ ঘটনা মানে ধৰক ফিল্ডখন সমান হৈ থাকিলে মানে ভাল দৌৰ মৌ চৌৰ মাৰিবলৈ খেলিবলৈ হ'লেও মানে ধৰ খেলা ক্ৰিকেট খেলাটো মানে সমান হ'লে প্লেইন হৈ থাকিলে খেলিবলৈয়ো ভাল লাগে দৌৰটো মাৰিবলৈ হ'লে সমান জেগা হ'ব লাগে আমিতো এতিয়া দৌৰ মাৰিবলৈ যাওঁতে সমান নাছিলে মই ধৰিবই নোৱাৰিলোঁ পটকৈ ভৰিটো সোমাই গৈ পটকৈ ভাঙি থাকিলে মই যথেষ্টখিনি যথেষ্টখিনি মানে পাইপ চাইপ লগাই মানে জইন কৰি মোৰ মানে এতিয়া আৰু মানে সেইডোখৰ মানে হেৰি হৈ গ'ল মই ভাল হৈ গ'ল আগৰ সেনেকৈ মানে এতিয়া ভৰিটো বিষ চিষ কেতিয়াবা হয় আৰু আগৰ সেনেকৈ মানে মানে দৌৰটো ইমান মাৰিব নোৱাৰোঁ হায়েষ্ট আগতে যিমান দৌৰ মাৰিছিলোঁ এতিয়া মানে ইমানখিনি মই দৌৰ মাৰিব নোৱাৰোঁ মানে ধৰক ক্ৰিকেট খেলিবলৈ হ'লেও মানে বল চল মানে এনেকৈ মাৰিবহে পৰা যায় ধৰক ক্ৰিকেট বেটিং কৰিবপৰা যায় ধৰক এনেকৈ দৌৰ মাৰি মানে বল দিয়াটো মানে আৰু নোৱাৰোঁ মানে ভৰিটো পটকৈ বিষ এটা মানে অকণমান ধৰে মানে ধৰক এনেই বেটিং ছেটিং কৰিলে বিষ চিষ নধৰে ধৰক দৌৰ মাৰোঁতেও মানে পটকৈ মানে বেছি হায়েষ্ট দৌৰ মাৰিলে ধৰক জোৰকৈ মানে লাহে লাহ মাৰিলে মানে ইমান বিষ চিষ নহয় বৰ্তমান পাইপ লগাই থোৱা আছে নে বৰ্তমান সেইকাৰণে মানে দিগদাৰ হয় অকণমান এতিয়া মানে আগতে যিমানখিনি কৰিব পাৰিছিলোঁ এতিয়া মানে বৰ্তমান মানে হেৰি বেছি কৰিব নোৱাৰোঁ আগতে খাইছোঁ বহুত দৌৰ মাৰিব পাৰিছোঁ ৰাতিপুৱা চাৰিটা বজাত গ'লে মানে ছটা বজাত মানে ডেৰ ঘণ্টা দুঘণ্টা পুৰা দৌৰটো পুৰা মাৰিব পাৰিছিলোঁ গধূলি সময়ত ক্ৰিকেট খেল খেলিব গ'লেও মানে ধৰক দুটা ডেৰটা বজাত ডেৰ দুটা বজাত ওলাই যাওঁ ক্ৰিকেট খেল খেলিব যোৱাৰ সময়ত তিনি চাৰে পাঁচটামান বজাত ঘৰ ছটা বজাত ঘৰ সোমাওঁহি আজিকালি মানে মানে মই ভৰিটোৰপৰা অকণমান যথেষ্টখিনি জখম হোৱাৰপৰা মান মানে খেলিব নোৱাৰোঁ হেৰি কৰিব নোৱাৰোঁ কি কয়